অ পাৰুল বাইদেউ অ মই এই ভাস্কৰে কৈছোঁ অ আপোনালোকৰ এই কাইমনৰ মাটিডোখৰত মানে এইবাৰ খেতি কৰিছেনি বাৰু অ আপুনি কোন বেংকত এপ্পলাই কৰিছে বাৰু অ মোকো এইটো লোনটো কেনেকৈ কৰে কি কথা আপুনি দেখুৱাই মেলি দিবচোন অকণমান মোকো লোন এটা লাগে অ এই এতিয়া মানে নতুন যোজনা এই হেৰিবিলাক দিছে নহয় আমাৰ অসম চৰকাৰে অ সেই পাম ন' আপুনি কিমান টকা লোন লৈছে বাৰু

অ আপোনালোকৰ অ ক'ত ক'ত এতিয়া মানে অ এতিয়া ক'ত ক'ত আপোনালোকে কৈছে কাইমনত কৈছে ন'

অ অ

অ